গৌৰৱান্বিত সাফল্য বুলি ক'ব পৰাকৈ আচলতে এতিয়াও জীৱনটো বহুত বাকী আছে বৰ্তমান সময়ত মই জীৱন সাফল্য বুলি মই নকওঁ কিন্তু যদি কিবা এটা কাম নিজৰ এশ শতাংশ দি কৰা যায় আৰু সেই বস্তুটোত যদি মই সফল হওঁ সেই বস্তুটো মোৰ ভাল লাগে আচলতে মই সাফল্য বুলি ক'লে মই এটা কথা ক'ম যে মই যোৱা দুবছৰ ধৰি স্নাতকোত্তৰ ডিগ্ৰী লৈ আছোঁ কাৰ্বি আংলং জিলাত আৰু মই সেইখিনি সম্পূৰ্ণ নিজৰ খৰচ নিজে এ উপাৰ্জন কৰা ধনেৰে পঢ়ি আছোঁ আৰু মই ভাবোঁ যে সেইটো মোৰ কাৰণে এটা খুব গৌৰৱান্বিত সাফল্য কাৰণ আমাৰ ঘৰৰ অৱস্থা যিহেতু ইমান ভাল নহয় মই ঘৰক আজিলৈকে এটা এক টকাও মই খুজিবলগীয়া হোৱা নাই মই নিজৰ খৰচ মই নিজে বহন কৰি আছোঁ তো সেইটো মই এটা গৌৰৱান্বিত সফল বুলি ভাবোঁ মোৰ দেউতা যিহেতু নাই এন দেউতা আজি থাকিলে তেখেতেও কিজানি এইটোক লৈ মোক লৈ প্ৰাউড ফিল কৰিলে হয় বাকী সেইটোৱে আৰু গৌৰৱান্বিত সাফল্য বুলি ক'লে তাৰ উপৰিও মই আচলতে এন এচ এচ ৰ সৈতে জড়িত হৈ আছোঁ এন মই কিছুদিন আগতে মই নেশ্যনেল ইণ্টিগ্ৰেশ্যন কেম্পত আমাৰ বিশ্ববিদ্যালয়ৰ লগতে অসমক প্ৰতিনিধিত্ব কৰাৰ সুযোগ পাইছিলোঁ সেইটো এটা গৌৰৱান্বিত সাফল্য আৰু লগতে মই নেহেৰু যুৱ কেন্দ্ৰই অনুষ্ঠিত কৰা য়ুথ পাৰ্লিয়ামেণ্টত অসমক ভাৰতত হেৰি কৰিবলৈ সুযোগ পাইছিলোঁ যদিও দিল্লীলৈ যোৱা নহ'ল মই মোৰ দৃষ্টিত এনেকুৱাই সাফল্য আৰু সাফল্যৰ সংজ্ঞা মোৰ কাৰণে আচলতে গৌৰৱৰ বস্তু নহয় যদি মই কিবা এটা কাম সমাজৰ বাবে কৰিব পাৰিছোঁ মোৰ পৰিয়ালৰ কাৰণে কৰিব পাৰিছোঁ সেই প্ৰত্যেকটো বস্তু মোৰ কাৰণে এ এটা সাফল্য হৈ উঠে